অঁ কোৱা অঁ আজি হ'ব গানৰ ক্লাছ মই গানৰ ক্লাছ আজি অলপ সোনকালে ল'ম বুলি চিন্তা কৰিছোঁ ছটা বজাৰ পৰাই মই গানৰ ক্লাছটো মই ল'ম বুলি ভাবিছোঁ তুমি আহিবা লগতে আমাৰ আদিত্য কৌশিক সিহঁতকো খবৰ দি দিবা কিয়নো মোৰ যাবলৈ আছে এপিনে আৰু অঁ আৰু আজি মই আৰু আজি মই গানৰ তাৰমানে নতুন ৰাগ দুটামান শিকাম বুলি ভাবিছোঁ চিন্তা কৰিছোঁ গতিকে আহিবা আজি তোমালোকে ক্লাছটো কেতিয়াও ক্ষতি নকৰিবাই সেইবুলি ভাবিছোঁ আৰু ভূপালী ৰাগটোৱে আজি আমাৰ শিকোৱা কথা আছিলে সেই ৰাগটোৱে আজি আমি বিস্তৃত হিচাপত আলোচনা কৰাৰ কথা আছিলে গতিকে সেইটো ৰাগেই আজি আমি বিশেষভাৱে আলোচনা কৰিম তাৰপিছতো আৰু কিছুমান ৰাগ আছে আমি সেইবিলাকো আজি আমি আলোচনা কৰিম আজি ক্লাছটো পিছে এঘণ্টীয়া ক্লাছ হে হ'ব কাৰণ মোৰ তাৰমানে এপিনে যাবলগীয়া আছে জৰুৰী কাম এটাত দৰকাৰী কাম এটাত গতিকে তোমালোকে ছটা বজাতকৈ আৰু তোমালোকে দেৰি নকৰিবা আৰু ছটা বজাতে মোৰ বাসভৱন পোৱাকৈ আহিবা ঠিক আছে বাৰু লগতে তোমালোকৰ গানৰ আজি দুখন বহী লৈ আনিবা দুইখন বহী আজি লৈ আনিবা কাৰণ আজি আৰু নতুন ৰাগ এটা আমি চৰ্চা কৰিম বুলি ভাবিছোঁ আৰু এখন বহীও লগতে লৈ আনিবা বুলি ভাবিছোঁ দিয়া তেতিয়াহ'লে ঠিক আছে বাৰু তেতিয়াহ'লে অঁ